অঁ হয় কওকচোন

নাই নাই আপোনাৰ প্ৰডাক্টটোতো আমাৰ ওচৰত তেনেধৰণে কোনো খোলা নাছিল আমাৰ ওচৰত থাকোঁতে প্ৰডাক্টটো ছিল কৰাই আছিল আপুনি প্ৰডাক্টটো ভালকৈ চেক কৰি চাওকচোন বাও খোলা আছেনে নাই অঁ সেইটো কথা নিকি তেন্তে আপুনি এটা কাম কৰক ৰিটাৰ্ণৰ ব্যৱস্থা যিহেতু আছে গতিকে আপুনি ৰিটাৰ্ণ কৰিব পাৰিব অঁ হয় আপুনি ফ্লিপকাৰ্টত যিটো অৰ্ডাৰ কৰিছিলে তাতে গৈ পিনি অপশ্যন আছে ৰিটাৰ্ণৰ তাতে চিলেক্ট কৰিব লাগে যে আপোনাৰ প্ৰডাক্টটো ৰিটাৰ্ণ কিয় কৰিব বিচাৰিছে তেনেকুৱা ধৰণে কিছুমান ব্যৱস্থা আছে আপুনি খুলি চাওকচোন বাৰু তাৰপিছত গম পাব তেতিয়া হয় হয় আপুনি নাই নাই এক্সট্ৰা পইচা তেনেধৰণে দিব নালাগে কিন্তু আপুনি যদি ৰিটাৰ্ণ কৰা ৰিটাৰ্ণ কৰিব বিচাৰিছে তেন্তে তাতে চিলেক্ট কৰি কি কাৰণে বিচাৰিছে আপুনি ৰিটাৰ্ণ কৰিবলৈ তাতে অপশ্যন আছে চিলেক্ট কৰি আপুনি পুনৰ ৰিটাৰ্ণ কৰিব পাৰিব আৰু আপুনি পুনৰ বিচৰা বস্তুটোৱেই আপোনাক পুনৰ দিয়া যাব তেতিয়া ফ্লিপকাৰ্টৰ পৰা আমাৰ অঁ ধন্যবাদ দিয়ক